বিভিন্ন অঞ্চলৰ সাংস্কৃতিক বৈশিষ্ট্য বুলিলে আমি বিশেষকে চাহ বাগানীয়াসকলৰ কথাই ক'ব বিচাৰোঁ চাহ বাগানীয়াসকলে ধৰক চাহ তোলে চাহ বাগানত আমাৰ সেইবিলাক তেওঁলোকে চাহ বনাই এইবোৰ বাহিৰৰ পৰ্যটকসকলে দেখে দেখি তেওঁলোকে এই এই চাহপাতটো যে এনেকে তৈয়াৰ কৰে এনেকে চাহ তোলে এইবিলাক তেওঁলোকে অভিজ্ঞতা মানে লাভ কৰে আৰু সেইটো বাদেই ধৰক এতিয়া আমাৰ ঢকুৱাখানাৰ যিখন ফাট বিহু সেইবিলাক চাবলে আহে তেওঁলোকে চাই দেখে যে ইয়াত আমাৰ বিভিন্ন জনগোষ্ঠীৰ মানুহৰ মাজত বিহু মেলা হয় তেওঁলোকৰ আমাৰ প্ৰত্যেকবিলাকৰে সাজপাৰ বেলেগ আৰু গামোচাবিলাকো আমাৰ বেলেগ বেলেগ অসমীয়াসকলৰ সাজপাৰো আমাৰ ধৰক হেৰিয়ে আমি বিহু পাতোঁ বিভিন্ন আমি পাতোঁ ফাট বিহু ফাট বিহুত বিভিন্ন জনগোষ্ঠীয়ে হেৰি কৰা যোগ দিয়ে তেওঁলোকৰ হেৰিবিলাকো পৰ্যটকসকলে দেখি তাৰ পৰাও কিছুমান অভিজ্ঞতা হয় কাৰণ প্ৰত্যেকৰে নাচ হওক সাজপাৰ হওক প্ৰত্যেকৰে বেলেগ বেলেগ আৰু আমাৰ এতিয়া ধৰক আমাৰ ইয়ালে আহিলে যেনিবা হেৰি ধৰক এইটো কি দৌল কি দৌল বুলি কয় এইটো ঘূগুহা দৌল তাতো মানে আমাৰ যেতিয়া ফাকুৱা বুলি এটা হেৰি পাতে উৎসৱ তাত বিভিন্ন ধৰণৰ হেৰি কৰে পূজা পাতল কৰে সেইবোৰ তেওঁলোকে দেখি সেইবিলাকৰ পৰাও তেওঁলোকৰ কিছুমান অভিজ্ঞতা হয় আৰু তেওঁলোকে ধৰক আমাৰ যিবিলাক মানুহৰ ঘৰত বোৱা কটা বা তাঁতশাল থাকে ধৰক আজি এতিয়া ঢকুৱাখানাৰ যিটো মানে আমাৰ হেৰি পাট মুগা হেৰি মানে মেইন তাতেই মানে সকলোবিলাক কৰা হয় সূতা তেওঁলোকে বাহিৰৰ পৰ্যটকসকলে চাই থাকে কেনেকে মুগাটোয়ে কেঁচি কি গছত উঠি কেনেকে পাত খায় পাত খায় তেওঁলোকে কেনেকে হেৰি বনায় তেওঁলোকৰ বাঁহটো আৰু তাৰপৰা সূতা কেনেকে তৈয়াৰ কৰে এইবিলাকো তেওঁলোকে দেখি তাৰ পৰাও কিছুমান অভিজ্ঞতা হয় তেওঁলোকৰ সেইবিলাকে আৰু হ'ব আৰু মই ইমানতে সামৰিছোঁ এইখিনিকে ক'লোঁ